মোৰ দোকানৰ গ্ৰাহকসকলৰ গ্ৰাহকসকল মানে দোকানৰ ব্যৱসায়ৰ গ্ৰাহকসকলৰ জাতি মানে জাতি নাই চবেই আহে চবেই দোকানৰ ব্যৱসায় জাতি অজাতি বুলিবলৈ নাই সকলোৱে মানে মোৰ ব্যৱসায় দোকানৰ মানে বস্তু অনা নিয়া কৰা চবেই আছে বিহাৰী অসমীয়া একদম জাতি অজাতি বুলিলে নাই চবেই আহে চবেই আৰু সৰু ডাঙৰৰপৰা সকলোৱে মোৰ দোকানত বস্তু অনা নিয়া কৰে সকলোৱে আহ জাহ কৰে বৰসীয়াল মানুহো আহে সৰু ডাঙৰ বুলিবলৈ নহয় তাৰমানে চবেই আহিব পাৰে চবে ইনেই জাতি অজাতি এই বুলিবলৈ নাই ঘৰুৱা মানুহ গ্ৰাহক গাঁৱৰ মানুহ তেওঁলোক গাঁৱৰ গাঁৱৰে মানে গোটেইখিনি গাঁৱৰ মানুহেই মানে গোটেইখিনি গ্ৰাহক গ্ৰাহকসকলে মোৰ ভাল লাগে আমাৰ এনেকৈয়ে বহুত দূৰৰো নহয় গাঁৱৰ জেগা গাঁৱৰ মানুহৰ গাঁৱৰ দোকানৰ গাঁৱৰ ব্যৱসায় গাঁৱৰে দোকান গাঁৱৰে মানুহ সকলো মানুহেই মোৰ দোকানত বস্তু অনা নিয়া কৰে সৰু ডাঙৰ বুঢ়া বুঢ়ী সকলোৱেই আহে সকলোৱে চবেই মানে এনেকৈ লৈ দোকানত নিবলৈ নিব পৰা নোৱাৰা নিজৰ গাঁৱৰ ঘৰৰ সকলো মানুহেই মানুহ ব্যৱসায়ত বস্তু নিয়ে আলু দাইল তেল নিমখ সকলো বস্তু আছে সকলো বস্তুৱেই ব্যৱসায় মানে গ্ৰাহক আহে সেইদৰে ল'ৰা সৰুৰৰপৰা ডাঙৰলৈ চবেই আহে ল'ৰা ছোৱালী যিকোনো বস্তু বিচাৰি হ'লেও সাহস দোকানত মানে গ্ৰাহক আহে ৰাতিপুৱাৰপৰা ধৰি লোৱা আঠটা নটা দহটা বজাৰপৰা গ্ৰাহক আহিয়ে থাকে জাতি অজাতি বুলিবলৈ নাই চবেই আহে চব মানুহেই ধৰি লওক গ্ৰাহক আছে সকলো মানুহেই দোকানৰ বস্তু অনা নিয়া কৰে সৰু ডাঙৰ বুলিবলৈ এই নাই চবেই মানে অনা নিয়া বস্তু দিয়া মেলা আমাৰ নিজৰো মানে ঘৰৰো ঘৰৰ ঘৰৰ মানুহো আছে এনেকৈ ঘৰৰ ইটো সিটো পৰিয়ালৰ মানুহো মানে গ্ৰাহক সকলো সকলোৱে মোৰ গ্ৰাহক সকলো বুলি ক'ব পাৰি সকলো গ্ৰাহকেই এই মানে দোকানৰ বস্তু অনা নিয়া কৰি থকা হৈছে আৰু বস্তু আমাৰ ধৰি লওক কেতিয়াবা নাই বুলি ক'লেও মানে ইজনে সিজনে গ্ৰাহক হ'লেও আমাৰ কেতিয়াবা সহায় সহযোগ কৰি সেনেকৈয়ে বস্তু আনিবলগীয়া হ'লেও অনা নিয়া কৰি তেওঁলোকে হ'লেও আমাক সহায় সহযোগ কৰে দোকানৰ বস্তু কৰা ব্যৱসায়তো সকলোৱে যোগদান কৰে সকলোৱে মানে গাঁৱৰ মানুহে ভালেই আমাৰ সকলো ভালদৰেই চলি থাকে আৰু এই ঘৰৰ আজিকালিটো বহুত নিজৰ ঘৰৰ ওচৰ চুবুৰীয়া সৰু ল'ৰাৰপৰা ছোৱালীলৈ সকলোৱে মানে দোকানত সেই সকলো বস্তু অনা নিয়া কৰিয়ে থাকে সেইটো ব্যৱসায় মোৰ ভালেই চলিছে ভাল ব্যৱসায় সকলো গ্ৰাহকসকল মোৰ নিজৰ জাতি অজাতি বুলিবলৈ নাই সকলো মই নিজৰ নিচিনাই মানে গ্ৰাহক সকলোকে ভালপাওঁ সকলোৱে মোক আগুৱাই নিছে আগুৱাই আগবাঢ়ি গৈছোঁ আগবাঢ়ি যাবও পাৰিম আগবাঢ়ি গৈছোঁ সকলো ব্যৱসায়তে তেনেকৈ ৰাতিপুৱাৰপৰা গধূলি আঠটা নটা বজালৈকে ব্যৱসায় চলিয়ে থাকে সেই ব্যৱসায়তে আগবাঢ়ি গৈ আছে আগবাঢ়ি ধৰি লওক আপোনাৰ এই ব্যৱসায় আজি কেতিয়াবা এদিন কমেই কমো হয় কেতিয়াবা বেছিও হয় কম হ'লেও মানে ব্যৱসায় মানে কেতিয়াবা লাভ লোকচান থাকেই সকলো ব্যৱসায় মানে সমানেই দিনে সদায় দিনে সমানেই নচলে ব্যৱসায়ত আগবাঢ়ি সেই ব্যৱসায়তেই আগবাঢ়ি ইটো সিটো সকলো গৈ আগবাঢ়ি গৈ আছো আগলৈও যাম ব্যৱসায় ভাল ব্যৱসায় চলি আছো ভালেই আছে সকলো গ্ৰাহকসকলেই মোক মৰম কৰে সকলো গ্ৰাহকেই দোকানৰপৰা বস্তু অনা নিয়া কৰে ডেইলি বহুতেই মানে দোকানখন হৈ থাকে বস্তু ব্যৱসায়ত যেনেকৈ মই আজি এদিনো মানে লোকচানৰ ভিতৰত নাথাকে সদায় লাভৰ ভিতৰতে থাকে এই গ্ৰাহক সকলো বহুতেই হয় সৰুৰপৰা ডাঙৰলৈ সকলোৱে আহে জাতি অজাতি সকলো সকলোৱে আহে সকলোফালৰপৰাই মানে গ্ৰাহক আগবাঢ়ি যাব পাৰিছোঁ এই ব্যৱসায়ত যেন সদায় আগলৈও এনেকৈ আগবাঢ়ি যাব পাৰে হৈ থাকে ব্যৱসায় ভাল গ্ৰাহকসকলেও যেন এনেকৈয়ে বহুত বেছিয়ে হয় গ্ৰাহক আহি থাকে গৈ থাকে ৰাতিপুৱা গধূলি গ্ৰাহকৰ লগতেই আমিও সদায় সহায় সযোগিতা কৰি গ্ৰাহক এতিয়া ধৰি লওক সৰুৰপৰা ডাঙৰলৈ আহি জাতি অজাতি বুলিবলৈ নাই চবেই যেন এই ব্যৱসায়তো আগবঢ়াই নিছে আগলৈও এনেকৈয়ে ব্যৱসায়ত বহুতখিনি লাভৱান হ'ব পাৰিছোঁ এই ব্যৱসায় সদায় থাকিব সদায় কৰি আগবাঢ়ি যাম ব্যৱসায় ধৰি লওক দোকানৰ বস্তু অনা নিয়া সৰু ল'ৰা ছোৱালী বহুতেই সকলো এই এই ব্যৱসায়ত আগবাঢ়ি গৈছোঁ ব্যৱসায় ভাল হৈ আহিছে ব্যৱসায়তে আগবাঢ়ি মই যেন বহুত মানে আগবাঢ়ি যাব পাৰোঁ ব্যৱসায় ফল মানে